আমাৰ গাঁৱত দোকান গেলামালৰ দোকান বাৰু আছে চাৰি পাঁচখনমান তাৰপৰা এখনৰ পৰা পইচা দিও আনো মাল বাকীতো আনো অনিলৰ দোকানৰ পৰা কিন্তু মালবিলাক ইমান দাম আলুৰ দাম পঁচিছ টকা কিলো পিঁয়াজৰ দাম পোন্ধৰ টকা কিলো তাৰপিছত দামবিলাক ইমান বহুত হৈছে অলপ কমকৈ ল'লে ভাল আৰু ইমানকৈ হ'লে অলপ দিগদাৰ হয় আৰু তাৰপিছত কেতিয়াবা অলপ হেই হয় আৰু অসুবিধা হয় সবৰে